মই তেনেকে কিতাপ প্ৰকাশ কৰা নাই বাৰু কিন্তু লিখাবিলাক আছে ব্লগ হিচাপেও নিলিখোঁ মই বিভিন্ন প্ৰৱন্ধ পাতি আদি লিখোঁ আৰু বিভিন্ন ক্ষেত আলোচনীবিলাকত এইবিলাক প্ৰকাশো পাই আহিছে বিশেষকৈ প্ৰৱন্ধ লিখা হয় তেনেকে কবিতা লিখা হয় কাহিনীটো তেনেকুৱা লিখা নাই বাৰু আৰু এইবিলাক লিখিবৰ কাৰণে আচলতে পৰিস্থিতিয়ে বাধ্য কৰায় এতিয়া বিভিন্ন সময়ত যেতিয়া সমাজত সমস্যাবিলাকে দেখা দিয়ে সেই সমস্যাবিলাকৰ ওপৰত এটা থ'ৰ' এটা ষ্টাডী কৰি পেলাই অধ্যয়ন কৰি পেলাই তাৰ ওপৰত তথ্য সহকাৰে প্ৰৱন্ধবিলাক লিখিব লিখা হয় মই তেনেকেই লিখোঁ আৰু কবিতাবিলাক লিখোঁতে ধৰক মনৰ গভীৰ কোণত যিবিলাক কথা আহে যিবিলাক প্ৰৱন্ধ আকাৰত প্ৰকাশ কৰিবলৈ অসুবিধা হয় সেইবিলাক কবিতা আকাৰত লিখা হয় আৰু সেইবিলাক কেতিয়াবা সুবিধা পালে বিভিন্ন মঞ্চত কোৱা হয় তাৰোপৰি প্ৰ হেৰিবিলাকত আলোচনীবিলাকত প্ৰকাশ কৰা হয় এতিয়া কিহে অনুপ্ৰাণিত বুলি কৰিছে বুলি কওঁতে তেনেকুৱা বিশেষ কোনো নাই পৰিস্থিতিয়েই আৰু মানসিক অৱস্থা এই দুটা কথাই বিশেষকৈ অনুপ্ৰাণিত কৰে আৰু বিশেষকে সমাজত কেনেকুৱা ধৰণৰ প্ৰগতি হৈ আছে কি হৈ আছে আমাৰ সামাজিক বান্ধোনবিলাক কেনেকুৱা হৈ আছে আমাৰ নীতিবিলাক চলিছেনে নাই সমাজত সত্য নিষ্ঠাৰ প্ৰতিষ্ঠা লাভ হৈছেনে নাই হোৱা প্ৰগতি কেনেকুৱা ধৰণৰ হৈছে সকলোৱে সমানভাৱে পাইছেনে নাই চৰকাৰী আঁচনিবিলাক ইত্যাদি ইত্যাদি কথাবিলাকৰ ওপৰত ভিত্তি কৰি লিখা হয়